হেল্ল' অঁ কি কৰি আছ ঐ পৰ্ ময়ো সেই আছোঁ এনেই ঐ পৰহিলৈ জুবিন গাৰ্গ আহিব নহয় বিশ্বনাথ চাৰিআলিলৈ গম পাৱ নে নাই গম নাপাৱ চাবলৈ যাবিনে নাই অঁ ঠিক আছে ঐ হেৰি কোন কোন যাবি অঁ ঠিক আছে দে তয়ে ময়ে যাম নহ'লে জুবিন দাৰ গানবোৰ শুনি ইমান ভাল লাগে ন নতুন নতুন এতিয়া গান ওলাইছে এতিয়া যে মাজতে ফিল্মখন এই ডক্তৰ বেজবৰুৱা ধুনীয়া আছিলে চিনেমাখন চাই ইমান ভাল লাগিছিলে একটিং ইমান ধুনীয়া কৰিছিলে জুবিন দাই গানবিলাকতো সদায় ধুনীয়া কিন্তু একটিংটো আৰু একটিঙো ধুনীয়া হৈছে ভাল হৈছে চিনেমাখন সেইটোৱে ভাল লাগে সেইকাৰণে চাবলৈ যাম বুলি একে হেৰি হৈ আছোঁ পূৰা ফূৰ্তি লাগি আছে অঁ তই গম নাপাৱ অঁ মায়াবিনী গানটো তাৰপিছতে তাৰপিছতে অঁ অঁ ধুনীয়া লাগে অঁ প্ৰত্যেকটো গানেই ধুনীয়া লাগে এতিয়াতো আকৌ নতুন এখন চিনেমা কৰি আছে চিকাৰ বুলি সেইখনো ধুনীয়া হৈ আছে শ্বুটিং হৈ আছে ভাল লাগিব চাই তাৰপিছত অঁ অঁ আৰু এখন মা মাজতে আৰু এখন ফিল্ম ওলাইছিলে নহয় ৰাজনীতি বুলি এখন ওলাইছিলে জুবিন দাই একটিং কৰিছে আৰু অসমীয়াতো প্ৰত্যেক অঁ অসমীয়াতো প্ৰত্যেকখন হেৰিতে জুবিন দাৰ গান থাকেই আৰু আৰু গান জুবিন দাৰ গান অবিহনেতো গান ফিল্ম হ'বই নোৱাৰে ন ভাল লাগে তেওঁৰ গান শুনি প্ৰত্যেকটো গানেই ভাল লাগে শুনি অঁ শব্দৰ উচ্চাৰণো ইমান ধুনীয়া আৰু শব্দবোৰ অৰ্থপূৰ্ণ যে সেইটো কাৰণে আৰু বেছি ভাল লাগে মই বোলো তই গম অঁ যাম যাম ওলাবি মই তোক সেইটো কাৰণে ফোন কৰিছিলোঁ ঠিক আছে হ'ব দে ওলাবি অঁ অঁ